অসম বুলি ক'লে অনুষ্ঠানৰ শেষ নাই অসম আৰু অসমীয়া সংস্কৃতিত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণে গোটেই অসমখন ভৰি আছে গতিকে গোটেই উৎসৱ পাৰ্বণ বুলি কওঁতে সাংস্কৃতিক জগতখনত আমাৰ উৎসৱ পাৰ্বণ বা জাতীয় উৎসৱবিলাক ঠিক তেনেদৰে বিভিন্ন সভা সমিতি এইবিলাক যিবিলাক আছে আমাৰ ভাগৱত পাঠ নাম কীৰ্তন বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ বা আমাৰ মুছলমান সম্প্ৰদায়সকলৰো বিভিন্ন উৎসৱ পাৰ্বণ ঈদ বা কিবাকিবি এনেকুৱা ধৰণৰ ধৰ্মানুষ্ঠানৰ যিবিলাক কিবাকিবি আছে গোটেইখিনি আমাৰ অসমখন আৱৰি আছে গোটেই সাংস্কৃতিক অনুষ্ঠানবিলাকে উৎসৱবিলাকে আমাৰ জাতীয় উৎসৱ বুলি কওঁতে আমাৰ বিহুখন আহিল বিহু বিহু বুলি কওঁতে আমাৰ আৰু বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰণৰ বিহু এতিয়া আমাৰ ধৰি লক অস অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী বাস কৰে আৰু বি বিভিন্ন জাতি জনগোষ্ঠীবিলাকে বিভিন্ন ধৰণৰে উৎসৱবিলাক পালন কৰে সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত বিভিন্ন যিবিলাক বিহু উদযাপন কৰা হয় যেনে মিৰিসকলে মিৰিৰ ছিষ্টেম মিৰিৰ সাংস্কৃতিক উৎসৱ পালন কৰে বিহুটো পালন কৰে ঠিক তেনেদৰে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাক চাহ বাগানীয়াবিলাকেও পালন কৰে তেওঁলোকৰ তেখেতসকলৰ ৰীতি নীতিৰে পালন কৰে ঠিক এনেকৈ আপাৰ অসমৰ যিখিনি আমাৰ উপাৰ আসাম বা আপাৰ আসাম বুলি কওঁ আমি আমি আপাৰ আসামৰ মানুহখিনি যিখিনি আছে তেওঁলোকে তেখেতসকলৰ অনুষ্ঠানবিলাক উদযাপন কৰে আৰু বিহুও পালন কৰে আমাৰ ঠিক নামনি অসমৰ যিখিনি বিহু উৎসৱ পালন কৰোঁ আমি এটা সুকীয়া এটা হেৰিত হে আমি কি কৰোঁ আচু উৎসৱবিলাক পালন কৰোঁ ঠিক তেনেদৰে আমাৰ কি হয় জাতীয় উৎসৱ বুলি কোৱাৰ লগে লগে আমাৰ বসন্ত উৎসৱ বা আমাৰ যিটো হোলী হোলী পালন কৰে আমি হোলীবিলাক পালন কৰোঁতেও আমাৰ মান্যতা অনুসৰি বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণে পালন কৰোঁ আমি যেনে অসমৰ বিভি বৰপেটীয়া যিটো আমাৰ লোক সংস্কৃতি যিটো আমাৰ হোলী সেইটো গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষতে এটা চিনাকি গতিকে গোটেই ভাৰতবৰ্ষতে আমাৰ যিটো ফাকুৱা উৎসৱ হয় সেইটো বৰপেটীয়া এটা স্পেচিয়েল হয় গতিকে বৰপেটীয়া যিটো আমাৰ হোলী উৎসৱ সেইটো হোলী উৎসৱ এটা সুকীয়া মাদকতা আছে আৰু এই সুকীয়া মাদকতাৰে আমাৰ কি হয় হোলী উৎসৱ পাৰ্বণ উৎসৱ পালন কৰা হয় আমাৰ বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা যেতিয়া হোলী হয় হোলীৰ মানে ফাকুৱা উৎসৱ হয় তেতিয়া বিভিন্ন ঠাই পৰা আপোনাৰ পাটবাউসী সত্ৰলৈকে আহে আহি আমাৰতো কি কৰে সকলোৱে আনন্দ উৎসৱত ভাগ লয় আৰু সেই ফাকুৰে ৰঙীয়াল হৈ উঠে ঠিক তেনেদৰে আমাৰ বিভিন্ন ধৰ্মানুষ্ঠানবিলাক আছে ধৰ্মানুষ্ঠানবিলাকৰ শিৱ পূজা বুলি লগে লগে আমাৰ শিৱৰ পূজা কৰা হয় ঠিক তেনেকৈ আমাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে উৎসৱ পাৰ্বণবিলাক মানে পূজাবিলাক কৰা হয় বিভিন্ন আমাৰ যিহেতু আমি সনাতনীয় সংস্কৃতিৰে গঢ় লৈ উঠা এটা জাতি গতিকে এই জাতিটোত বিভিন্ন দেৱ দেৱী উপাস্য দেৱতাবিলাক আছে আৰু সেইবিলাক ভেদে ভেদে আমি কি কৰোঁ সেইবিলাক অনুষ্ঠান উৎসৱ পাৰ্বণবিলাক আমি পালন কৰোঁ ঠিক তেনেদৰে আমাৰ গোটেই অঞ্চলতে ভাগৱত পাঠ কৰা হয় এই এই ভাগৱতৰো এটা সুকীয়া আৰু স্বকীয় এটা আমাৰ ঐতিহ্য আছে ভাগৱত পাঠ কৰা অখণ্ড পাল নাম কৰা এইবিলাক যেতিয়া আছে আৰু সেইবিলাক পালন কৰিলেও আমাৰ কি হয় এটা সুন্দৰ সাংস্কৃতিক পৰিৱেশ এটা গঢ় লৈ উঠে অকলে আনন্দৰে সেইবিলাক ঠাই উপভোগ কৰে